অঁ মহিলাবিলাকে গোটৰপৰা নতুন নতুন বিজনেছ আৰম্ভ আৰম্ভ আৰম্ভ কৰিব পাৰে গোটৰ পৰা লোন লৈ লোন দিছে গোটৰ পৰা গোটৰ পৰা লোন লৈ পইচা লৈ নিজ নিজাববীয়াকৈ এটা বিজনেছ আৰম্ভ কৰিব পাৰে যেনেকৈ হ'ল তাঁতৰশাল পাতিব পাৰে বা দোকান খুলিব পাৰে তেনেকুৱা বহুত কিছু বিজনেছ কৰিব পাৰে যেতিয়া গাহৰি ফাৰ্ম খুলিব পাৰে ফিচাৰি খুলিব পাৰে তেনেকৈ লোন দিয়ে আৰু লোন লৈ ধুনীয়াকৈ নিজৰ নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে মহিলাবিলাকে গতিকে বহুত উপকৃত হয় মানুহবিলাকৰ আৰু কিবাকিবি বস্তু ল'বও পাৰে মানুহবিলাকে তেনেকৈ লৈ তেনেকৈ চলি আছে আৰু মই ভাবোঁ গোটৰপৰা যে লোনবিলাক দিয়ে বহুত মানুহবিলাক বহুত আগবাঢ়ি গৈছে সেইটো কাৰণে বহুত দেখিছোঁ বহুত উন্নতি হৈছে আগতকৈ মই ভাবোঁ এইটো এনেকৈ মানুহবিলাক বহুত আগবাঢ়ি যাওক আৰু এনেকৈ লোন দি দি যাওক আৰু তেনেকৈ মহিলাবিলাকে আজিকালি নিজৰ ভৰিত নিজে থিয় হৈছে নিজাববীয়াকৈ বিজনেছ খুলিছে মই দেখিছোঁ আমাৰ গাঁৱৰে নিজৰ তাঁতৰশাল মেচিন আনিছে মেচিন আনি তাঁতৰশাল কাপোৰ কাপোৰ বিক্ৰী কৰিছে ধুনীয়াকৈ মানুহ ৰাখি এতিয়া ধুনীয়াকৈ কাপোৰ বিক্ৰী কৰিছে ইমান ভাল এটা নতুন বিজনেছ আৰম্ভ কৰিছে আৰু আৰু দুজনীমান মাইকী মানুহ এনেকৈ গোটৰপৰা লোন লৈ এনেকৈ লোন দিছে লোন লৈ নিজৰ কাপ প্লেট কাপ প্লেট দিছ দিছ এইবিলাক মেচিন আনিছে মেচিন আনি নিজাববীয়াকৈ বিজনেছ আৰম্ভ কৰিছে ধুনীয়াকৈ চলি আছে আৰু তেনেকৈ কিছুমানে গাহৰি ফাৰ্ম খুলিছে গাহৰি ফাৰ্ম খুলিও ধুনীয়াকৈ চলি আছে আৰু মই দেখিছোঁ কিছুমানে ছাগলী আনিছে ছাগলী আনিও ধুনীয়াকৈ চলিছে কিছুমানে গছ পুলি সাঁচি গছৰ বিজনেছো কৰিছে সাঁচি গছৰ বিজনেছ সাঁচি পুলি ৰুইছে পুলি পুলি ৰুই তেনেকৈ বিক্ৰী কৰিছে মানে বহুত মানুহ দেখিছোঁ সাঁচি গোটৰ লোনৰ লোন লৈ বহুত আগবাঢ়ি গৈছে আৰু আজিকালি প্ৰায় প্ৰতিটো গাঁৱতে গোটেই গোট চবতে গোটেই গোট আৰু গোটত মানে ইমানেই সুবিধা দিছে আজিকালি গছ পুলি ৰুলেই পইচা পায় গছ পুলি দিছে ৰুবলৈ গছ পুলি ৰুই ফটো দিলেই পইচা পায় গতিকে মানুহবিলাকৰ বহুত উন্নতি হৈছে আৰু আমাৰেই তেনেকুৱা পৰিয়ালত মানুহ আছে তেনেকৈ এতিয়া পইচা পাইছে পইচা পাই নিজাববীয়াকৈ এটা বিজনেছ আৰম্ভ কৰিছে বস্তু লৈছে ঘৰৰ বস্তু লৈছে ঘৰ বনাইছে কিছুমানে বহুত বহুত বহুত উপকৃত হৈছে গোটৰ গোটৰ লোন দিছে যে আৰু ইমানেই আৰু